পশুপালন কৃষিসকলে সন্মুখীন হোৱা কিছুমান সাধাৰণ সমস্যা হৈছে যিবোৰ পশুপাল পশুসকলক যিবোৰ খাদ্য দিয়া হয় সেই খাদ্যবোৰত যিবোৰ সাৰ প্ৰয়োগ কৰা হয় সেই সাৰৰ বাবে পশুপালন মৃত্যুৰ সন্মুখীন হয় আৰু সেই অভাৱৰ বাবে তেওঁলোকৰ কৃষকসকলে যিবোৰ মানসম্পন্ন যিবোৰ সাৰুৱা বস্তু দিয়ে সেইবোৰ খাই পশুসকল মৃত্যুমুখত পৰে যাৰ বাবে বহুতো ধৰণৰ বেমাৰ আজাৰ হয় আৰু সেই বেমাৰৰ বেলেগ পশুৰ গাত বিয়পি যায় কিছুমানৰ জন্তুবোৰ যত্ন বেছিকৈ ল'লে তেওঁলোকৰ সমস্যাবোৰ সন্মুখীন হোৱাত বহুতো সুবিধা হয় কিছুদিনৰ বাবে দূৰত্বত থাকিলে জন্তুবোৰ যত্ন লোৱাত বহুত সহায় কৰে আমাৰ কিছু কিছুদিনৰ বাবে দূৰত্বত থাকিলে যত্ জন্তুবোৰ যত্ন লওঁতে বহুতো সুবিধা জনা যায় মোৰ নিজৰ ঘৰতেই এটা কুকুৰ আছে তাক মই বহুত যত্নৰে ৰাখোঁ আৰু যদি মই ঘৰত নেথাকোঁ তেতিয়া তাক যত্ন কৰিবলৈ মোৰ মা দেউতাই চায় জন্তুৰ ক্ষেত্ৰত মই কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব বৰ্তমানলৈকে পোৱা পৰা পোৱা নাই